হয় মোৰ বা আমাৰ ঘৰখনৰ কেতিয়াবা কিবা সমস্যা আহিলে ঈশ্বৰক প্ৰাৰ্থনা কৰা হয় কাৰণ ধৰ্মীয় অনুষ্ঠান হিচাপে আমি নাম কীৰ্তন কৰোঁ বা ব্যক্তিগতভাৱে কেতিয়াবা হনুমান চালিচা পাঠ কৰা হয় নামঘোষা পঢ়া হয় বা কীৰ্তন পাঠো কৰা হয় কেতিয়াবা ভাগৱত পাঠো কৰা হয়